গৰম দিনত ঠাণ্ডা অনুভৱ কৰিবৰ বাবে সাঁতোৰ এটা ভাল উপায় হয়নে নহয়

হয় এইটো তাতো বহুত ভাল উপায় আৰু আমি গৰম দিন বুলিলে নদীখনেই আমাৰ ওচৰতে আছে আমি নদীখনে আমাৰ মেইন আমি সাঁতোৰি খুবেই ভালপাওঁ আৰু গৰম দিনত আমি সাঁতোৰিবলৈ বহুত দূৰলৈ যাওঁ বগীনদী যাওঁ যেনে সোৱণশিৰি যাওঁ আমি এনেকে নদীত সাঁতোৰি ভালপাওঁ ঠাণ্ডা পানী য'ত হয় তাত সোমাই ভালপাওঁ সাঁতোৰ হ'লে মানে আমি ঠান গৰম যেতিয়া হয় মানে তেতিয়া পানীখিনিও ওপৰৰ পিনে গৰম হৈ থাকে আমি তেতিয়া তললৈ যাওঁ তলৰ পানীখিনি ঠাণ্ডা হৈ থাকে আমি সেই তাত পানীখিনিতে সাঁতোৰো আৰু পানীখিনিও ওপৰলৈ মাৰি লৈ ঠাণ্ডা কৰি ওপৰৰ পানীখিনিত ঠাণ্ডা কৰি আমি তাতে সাঁতোৰি থাকোঁ আৰু আৰু যিমানেই সাঁতোৰো সিমানেই আমাৰ ঠাণ্ডা অনুভৱটো হয় ভাল লাগে বহুত সাঁতোৰি একদম মজাই বেলেগ ৰাতিপুৱাৰপৰা গধূলিলৈকে সাঁতোৰি থাকিবলৈ ক'লেও আমি সাঁতোৰিয়ে থাকোঁ বিশেষকৈ আমাৰ আমি যেতিয়া নেকি খৰালি ছিজন হয় তেতিয়া পানী নাথাকে আমি গামলাত পানী দিওঁ সাঁতোৰোঁ ঠাণ্ডা কৰি লৈ গৰমৰ দিনত ঠাণ্ডা অনুভৱ কৰিবৰ কাৰণেতো সাঁতোৰিবতো মেইন লাগেই নদীত চুইমিং পুলতো সাঁতোৰা হয় নদীটো সাঁতোৰা হয় জানতো সাঁতোৰা হয় পুখুৰীত সাঁতোৰা হয় বিলত সাঁতোৰা হয় আৰু নলা নৰ্দমা সকলোতে মানে সাঁতোৰা হয় সকলোৱে সাঁতোৰি ভাল পায় বহুত মানুহে সাঁতোৰি ভাল পায় গৰম দিনত বহু মানুহেতো সাঁতোৰিয়েই ভাল পায় বহুত মানুহ বাহিৰলৈও যায় গৰম দিনত ঠাণ্ডা ল'বৰ কাৰণে সাঁতোৰিবৰ কাৰণে বিশেষকৈ সাঁতোৰটোৱে হ'ল আমাৰ এক নম্বৰ তেতিয়া গৰম দিনত আপুনি নদীত গা ধুবলৈ যাবলৈও ভয় কৰিব নোৱাৰিব কাৰণ কিয় সাঁতোৰিব নাজানিলেটো নদীত নমাটো খুবেই অপ্ৰয়োজনীয়তা কথা আমি সাঁতোৰিব জানো কাৰণে নদীত থাকোঁ নদীত সাঁতোৰি সাঁতোৰি আমাৰ চকু লাল ৰঙা হৈ যায় গাল মুখবিলাক আমাৰ শুতোৰা পৰি যায় কিন্তু গৰম দিনত ঠাণ্ডা অনুভৱ ল'বৰ কাৰণে নদীত যিমান কষ্ট কৰি হ'লেও আমি সাঁতোৰা হয় আমি নদীত সাঁতুৰি ইপাৰৰপৰা সিপাৰলৈও অহা যোৱা কৰোঁ সাঁতোৰি গা ধোওঁতে সাতজন আঠজন এনেকৈ ল'ৰা একেলগতে মিলি ঠাণ্ডা অনুভৱ ল'বলৈ যাওঁ নদীলৈ

এনে নহয় যে অকল ঠাণ্ডা অনুভৱটোৰ কাৰণেই নদীত সাঁতোৰা হয় আমি স্বাস্থ্যৰ কাৰণেও নদীত সাঁতোৰা হয় নদীত সাঁতুৰিলে স্বাস্থ্যও ভালে থাকে আৰু গৰম দিনত যদি নদীত বেছিকৈ নামিও থকা হয় তেতিয়াও অপকাৰ হয় কিন্তু আমি নাজানি মনৰ আনন্দত ৰাতিপুৱাৰপৰা গধূলিলৈকে সাঁতোৰি থকা হয় আমাৰ চকু মুখ চব ৰঙা হৈ যায় হেঁ ঘৰত গালিও খাবলগীয়া হয় তেনেকুৱা পৰিস্থিতি হয় সাঁতোৰোঁতে মানে গৰম দিনত গা ধুবলৈ গৈ পিটনো খোৱা হয় নদীত থাকোঁ গধূলিলৈকে আমি গধূলি ঘৰলৈ ঘূৰি আহোঁ তেতিয়া আকৌ গালি খাওঁ ধৰি লওক মাৰো খাওঁ কেতিয়াবা কিন্তু পিছদিনাখিনি আকৌ আমি গৰম বেছি হ'লে নদীলৈকে ঠাণ্ডা ল'বলৈ যাওঁ বা ঘৰৰ ওচৰৰ পুখুৰী যদি থাকে তালৈকে ঠাণ্ডা ল'বলৈ আমি যাওঁ বিশেষকৈ গৰম দিনৰ গৰমটো সহ্যটো কৰিব নোৱাৰিয়েই সেইটো কাৰণে নদীত গা ধোৱা হয় নদীত বুলিয়েই নহয় আপোনাৰ দমকলতো গা ধোৱা হয় এইটো কি বুলি কয় মটৰৰ পানীটো গা ধোৱা হয় গৰম দিনত ঠাণ্ডা পানী বিচাৰিবৰ কাৰণে মটৰ ষ্টাৰ্ট কৰি বহুত সময় ৰখাই থ'লেও ঠাণ্ডা পানী আহে তেনেকৈ গা ধুলেও অলপ ভাল লাগে টিউৱেলটো বেছিকৈ মাৰি ঠাণ্ডা পানী উলিয়াই গা ধুলেও অলপ বেছি ভাল লাগে গতিকে গৰম দিনত মুঠতে নদীয়ে ঠাণ্ডা পানী হয় নদীয়ে গা ঠাণ্ডা কৰে নদীয়ে আমাৰ দেহা শীতল কৰে আৰু নদীয়ে আমাৰ গা সুস্থ কৰি ৰাখে সবল কৰি ৰাখে আৰু সাঁতোৰিলে স্বাস্থ্যও ভালে ৰাখে বেমাৰ আজাৰপৰাও অলপ মানে বাচি থকা হয় গতিকে আমাৰ সাঁতোৰাটোৱে মেইন সাঁতোৰিয়েই থাকোঁ নদীতে